হেল্ল' কওকচোন দাদা

অঁ অঁ ঠিক আছে ঠিক আছে অঁঁ ঠিকে কৈছে আপোনাৰ অঁ ঠিকে আছে অঁ হ'ব এতিয়া যোৱাৰ ব্যৱস্থাটো কি কৰিব বাৰু অঁ আমি গাড়ী এখন ভানে এখন ভাড়া কৰিলে ভালে হ'ব নেকি

অঁ অঁ অঁ ঠিক আছে অঁ হ'ব হ'ব অঁ